আমি সকলোৱে একেলগে বিলত মাছ মাৰিবলৈ যাওঁ যেনে খালৈ জাকৈ তাৰপিছত আচাৰা জাল চাটনিয়া জাল পল নেট আদি আদি সকলোবোৰ লগত লৈ যাওঁ আৰু মেটেকাৰ তলতো ডাঙৰ ডাঙৰ মাছবিলাক থাকে সেইকাৰণে আমি নেট নেটে নেটখনেৰে বা জালেৰে মেটেকাৰ তলত সোমাই উঠাই দিওঁ আৰু মেটেকাৰবোৰ জোকাৰি দিলে এনেকৈ ডাঙৰ ডাঙৰ বা মাছবোৰ সৰু ডাঙৰ সকলো মাছবোৰ পোৱা যায় আৰু পলত এনেকৈ ডাঙৰ মাছ সোমালে সল সোমোৱাৰ লগে লগে সলসলাই দিয়ে পলৰ ভিতৰত তেতিয়া আমি জানো আৰু ডাঙৰ মাছ সোমোৱা বুলি এনেকৈ মা ডাঙৰ মাছ পালে ইজনে সিজনে হুলস্থুল লগাই দিয়ে আৰু বহুত ভাল লাগে যেতিয়া ডাঙৰ মাছ সোমায় বহুত আনন্দ লাগে চবৰে মুখত যেন হাঁহি হাঁহি ফূৰ্তি আনন্দ দেখা পোৱা যায় আৰু ডাঙৰ আৰু ডাঙৰ মাছ ধৰিবলৈ অলপ চবৰে ভয়ো লাগে কাৰণ এনেকৈ ডাঙৰ মাছ না সদায় নাপায় যিহেতু সেইটো কাৰণে এদিনীয়াকৈ সোমালে অলপ বেছি ভাল লাগে আৰু তাৰপিছত আৰু চেপা চেপা পাতিলেও নানা ধৰণৰ মাছ লাগে যেনে পুঠি খলিহনা মাগুৰ শ'ল চেং গৰৈ কাৱৈ সকলোবোৰ মাছ লাগে আৰু চাটনিয়া জালতো এনেকৈ দাঙি থাকিলে সকলোবোৰ মাছ উঠে লাঙি জালতো বা পুঠিলাঙি জাল আছে তাত পুঠি মাছ লাগে বা কাৱৈলাঙি মাছ জাল আছে তাতো লাগে কাৱৈ মাছ পুঠি মাছ পুঠি মাছ কমকৈ লাগে কাৱৈলাঙি জালত যিহেতু কাৱৈলাঙি জালখন পাতল হয় সেইকাৰণে কাৱৈলাঙিখনত কাৱৈলাঙি মাছ বা চেং মাছ গৰৈ মাছ সৰু সৰু মাছ হ'লে চেং নবজে বা গৰৈয়ো নবজে ডাঙৰ হ'লে বজে আৰু পুঠিলাঙিখনততো পুঠি মাছ বা সৰু সৰু চেং মাছ গৰৈ মাছ টিঙৰা বইতালা বইতালাটো বাৰু তেনেকৈ নাথাকে তেওঁ কিছু কিছুমান বইতালাটো থাকে কাৰণ কটাটোৰে জালখনত বজি ৰয় আৰু শিঙি মাছ মাগুৰ মাছ এইবিলাক চব মাছেই জালত লাগে আৰু মাছবোৰ ধৰি অনাৰ পিছত বহুত ভাল লাগে তুলনামূলকভাৱে এনেকৈয়ে সকলোবোৰ মাছৰ সঁজুলি বা জীৱিকা হিচাপে আমি মাছ ধৰিবলৈ ব্যৱহাৰ কৰোঁ এনেকৈ বহুত ধৰণৰ আৰু মাছবিলাক আমি বা ধৰি অনাৰ পিছত কিছুমান মাছ বা অলপ ডাঙৰ সৰু এনেকৈ মাছবোৰ বিক্ৰী কৰি আমি লাভ লাভ কৰোঁ এনেকৈয়ে